আমাৰ ইয়াত মহিলাসকলৰ নৃত্য নৃত্য বিষয়ে বহুত আগ্ৰহী আৰু মোৰ বোধেৰে ইয়াত আমাৰ ইয়াত কোনো বাধা নিদিয়ে সবেই আগুৱাই লৈ যায় আৰু নিজৰ নিজৰ ল'ৰা ছোৱালীবিলাককো শিকায় আৰু ইয়াত তেনেকুৱা মানে অসুবিধা একো নাই আৰু নিজৰ ল'ৰা ছোৱালীক কেনেকৈ মানে আগবঢ়াই নিবলৈ পাৰোঁ আৰু সমাজক কেনেকৈ দেখুৱাব পাৰোঁ মানে নৃত্য কৰি সেইবোৰৰ প্ৰতিয়েই মাক মাক দেউতাকহঁত বেছি আগ্ৰহী মানে আগৰ আগৰ দিনত আছিলে আগৰ দিনত মানুহে মাইকী মানুহক পঢ়িবলৈ যাবলৈ দিবলৈ পঢ়িবলৈ যাবলৈ দিয়া নাছিলে ঘৰতে সোমাই থাকিব দিছিলে আৰু তেনেকুৱা কিছুমান বাধা আহিছিলে আৰু এনেকৈ এ ফ্লিম মানে ছবি এনেকুৱা গৃহলৈ যাব ছবি এনেকৈ শ্বুটিং এনেকৈ অভিনয় কৰিবলৈ দিব অভিনয় মানে কৰিব দিব বিচৰা নাছিল আৰু তাতে মানে কোনোবা গ'লেও মহিলা বহিষ্কাৰ কৰিছিল গাঁৱৰ পৰা এঘৰীয়া কৰি থৈছিল কিন্তু এতিয়াৰ দিনত সেইবোৰ মানে সেইবোৰ নাই এতিয়া মানে আমাৰ আমাৰ কেনেকৈ মানে আমাৰ ল'ৰা ছোৱালীবোৰ কেনেকৈ আগুৱাই যায় আৰু মহিলাসকল কেনেকৈ আগুৱাই যায় সেইবোৰৰ প্ৰতি আমাৰ এতিয়া মানে মানুহবোৰ সজাগ হৈছে এতিয়া বহুত পৰিৱৰ্তন হৈছে আৰু মোৰ এতিয়া ঘৰতেই মোৰ ভণ্টিজনীয়ে মোৰ ভণ্টিজনীয়ে বহুততে নাচিছে আৰু বহুত পুৰস্কাৰো পাইছে তাই নাচোনতো ভাল আৰু মানে বহুত সবতে নাচি কৰি তাই মানে প্ৰথম প্ৰাইজে লৈ আহে আৰু তাই এনেও সৰুৰে পৰা নৃত্য শিল্পীৰ প্ৰতি বহুত আগ্ৰহী আৰু আৰু আমাৰ আমাৰ মোৰ ভাগিনটোও আছে মোৰ ভাগিনটোৱেও নাচে আমাৰ ইয়াত মানে আমাৰ ইয়াত কোনো তেও বাধা নাই মানে সেইবোৰ প্ৰতি মানে মানুহে মানে উৎসাহহে দিয়ে ইয়াত মানে আমাক আৰু আগুৱাই যাবলৈ কাৰণে